মই এগৰাকী ৰিটায়াৰ্ড শিক্ষয়িত্ৰী মোৰ আজি ৰিটায়াৰ হোৱা দুবছৰ হৈছে আৰু মই এতিয়া সেই এই প্ৰশ্ন মৰ্মে মই এটা কথাকে ক'বলৈ সিদ্ধান্ত কৰিবলৈ লৈছোঁ যে মই সেই সময়ত দুহেজাৰ ষোল্ল চনত মোক পানীত আমি নদী এখন ৰঙা নদী পাৰ হৈ স্কুললৈ যাব লাগে সেই ৰঙা নদীখনত আমি নাঁৱত উঠি আছিলোঁ এঘাৰজন একে সময়তে এঘাৰজনী পানীত পৰিলোঁ তাৰপৰা আমাক আকৌ উদ্ধাৰ কৰিলে পানীত পৰাৰ পৰা বহুতখিনি মানুহে ট্ৰেন্সফাৰ য'লৈ তলৈ ল'লে যে গুচি যাওঁ বেয়া হ'ব এতিয়া আকৌ এইখন নদী কেনেকৈ পাৰ হ'ম কিন্তু মই সিদ্ধান্ত স্কুলখনক ভাল পাওঁ ওচৰ চুবুৰীয়া গাঁৱৰ মানুহ সবকে ভাল পায় ল'ৰা ছোৱালীখিনি কেনেকৈ এৰিম নাই মই যেনে তেনে ইয়াতে থাকোঁ মই সেই সিদ্ধান্তটো তাতে লৈ মই আকৌ সেই ষোল্ল চনৰ পৰা বাইছ চনত ৰিটায়াৰ হৈছোঁ বাইছ চনলৈকে মই সেই স্কুলখনতে আকৌ থাকিবলৈ সিদ্ধান্ত ললোঁ গতিকে মই এইবোৰ সিদ্ধান্ততে সিদ্ধান্তত বহুত উপকৃত হৈছোঁ আৰু এই সিদ্ধান্তখিনি মই আৰু ওচৰ চুবুৰীয়া আৰু স্কুলৰো দুই চাৰিজন লগৰ সবৰে পৰামৰ্শ লৈ এইখিনি কাম মই কৰিলোঁ